মই সাধাৰণতে দিনটোত খোৱাৰ যোগাৰ দুবাৰ কৰোঁ দুপৰীয়া সাজটো নিৰামিষ খাওঁ নিৰামিষটো এনেকুৱা ধৰণৰ হয় আজি ধৰক এই মই দাইল বনাইছোঁ দাইলটো মানে এই মচুৰ দাইলৰ লগত আপোনাৰ ধোৱা মগু অলপ মিক্স কৰি দিছোঁ তাৰপিছতে দালিখিনি উতলালোঁ উতলাই অকণমান ফ্ৰাই কৰিলোঁ ফ্ৰাই কৰাৰ পাছতে ফ্ৰাইটো যেতিয়া অলপ আৰু কৰা পাছতে তাত মই আপোনাৰ এনেকুৱা বস্তু দিব লাগে যে আপোনালোকৰ যিটো মন যায় খাবলৈ এই ধৰক খুতৰা অকণমান মিহি মিহিকৈ কাটি দিলে খুব ভাল লাগে খায় মাটিকাঁদুৰি অকণমান কাটি কাটি দিব পাৰে মিহি মিহিকৈ খাবলৈ নহ'লে আপোনালোকে কণ বিলাহী কণ বিলাহীও কেইটামান তাত দি দিব পাৰে খাবৰ কাৰণে আৰু এই দাইলটো যেতিয়া আপোনালোকে তেলত দিব তেলটো মই খুব কমেই খাওঁ কিয়নো স্বাস্থ্যৰ কাৰণে তেলটো খুব ক্ষতিকাৰক তেলটোৱে বহুত আমনি কৰে সেইবাবে কি হয় মই একদম অকণমান দি পেলাই আপোনাৰ এই হালধিৰ গোন্ধটো নহ'বৰ কাৰণে এই তেলটো মৰা নিচিনা হয় আৰু এতিয়া কি হয় সেই তাতে তেলটো দিওঁতেই তাতে আপোনাৰ এনেকুৱা ধৰক তেজপাত বা এনেকুৱা পাঁচপূৰণ ধৰক এনেকুৱা কেইটামান দি দিলে যেতিয়া ভাজি পেলাই এইকেইটা হয় তাৰপাছতে তাতে দাইলখিনি দি দিব লাগে সুন্দৰ এটা গোন্ধও ওলাই খাবলৈ ভাল লাগে এই ঠিক তেনেধৰণে দাইলটো হৈ গ'ল তাৰপিছতে মই আপোনাৰ ভাজি শুকান ভাজি খাবলৈ মন গৈছে শুকান ভাজিৰ কাৰণে মই আজি আনিলোঁ আপোনাৰ বাৰীতে বুটলি আনিলোঁ খুতৰা মাটিকাঁন্দুৰি লাইজাবৰি বনজালুক এনেকুৱা ধৰণৰ শাকবিলাক এই শাকখিনি আনিলোঁ আনি ভালকৈ ধুই লৈছোঁ ধুনীয়াকৈ ধুই মেলি লৈ মিহি মিহিকৈ কাটি পেলাই তাত আমাৰ গুটি আলু আছিলে সৰু সৰু আলুবিলাক যিবিলাক গুটি আলু বুলি কোৱা হয় গুটি আলুবিলাক মই দুফাল দুফাল কৰি দিলোঁ দুফাল দুফাল কৰি দিয়াৰ পাছতে কেৰাহিতে অলপমান তেল দি পেলাই তাতে তেলতে মানে ৰচুন চাৰি ফুটামান দি দিছোঁ ইয়াত পিঁয়াজ দিলে খাই বেয়া নেলাগে তথাপিতো বনশাকৰ লগত ৰচুনটো মিলে ৰচুন চাৰি ফুটামান ৰচুন দি দিছোঁ চাৰি ফুটা দিয়াৰ পাছতে ভালকৈ অকণমান ৰচুনকিটা ৰঙচুৱা হোৱাৰ পাছতে মই তাত শাকখিনি দি দিছোঁ শাকখিনি দিয়াৰ পাছতে নিমখ দিলোঁ জোখৰ জোখ পৰিমাণে সকলোৱে নিজৰ জোখ পৰিমাণে দিব কাৰণ নিমখ বেছি হ'লে খাই বেয়া লাগিব নোৱাৰিব তাৰপিছতে হালধি অলপ দি পেলাই ভালকৈ লৰাই ঢাকি দিলোঁ ঢাকাৰ পাছতে ধৰক আপোনাৰ শাকৰ ভাজি বৰ বিশেষ সময় নালাগে দহ পোন্ধৰ মিনিটত আপোনাৰ শাকৰ ভাজিটো হৈ যায় এই শাকৰ ভাজিখিনি হ'ল তাৰপৰা ভাবিলোঁ অকণমান চাটনি খাওঁ চাটনি খায়ো খুব আমেজ লাগে বাৰীতে থকা আপোনাৰ পদুনা অকণমান আনিলোঁ মছন্দৰী অকণমান আনিলোঁ ভোট জলকীয়া দুটা চিঙি আনিলোঁ আনি সেইখিনিৰে আপোনাৰ পটাখনতে পিহি পেলাই সুন্দৰকৈ পিহি এই নিমখ অকণমান দি দিছোঁ আৰু ইমান টেষ্টি লাগিছে খাই আৰু সেই চাটনিটোত কি হয় এই নেমু অকণমান চেপি দিব লাগে অকভমান যদি নেমু চেপি দিয়া হয় আৰু সুন্দৰ হয় খাবলৈ সেই সেই তেনেধৰণে তাৰপা দেখিলোঁ মই পাপৰ এখনো ভাজি খাওঁ পাপৰ এখন আনি লওঁ এক্সোৱেলী কি হয় মই মানে পাপৰখন মই তেলত নাভাজোঁ অঙঠা জুই অঙঠা এইটো পাপৰ সেকি লৈছোঁ অকণমান মচমচীয়াও হৈছে তাৰপিছতে দুপৰীয়া সাজটো খালোঁ আৰু গধূলিৰ সাজটোলৈ আয়োজন কৰিছোঁ গধূলি সাজটো আজি আমি মাংস খাম বুলি ভাবিছোঁ মাংখটো মানে কি হ'ল কুকুৰাৰ মাংসই আনিছোঁ কুকুৰাৰ মাংসটো এতিয়া মই আনিলোঁ অনাৰ পাছত ভালকৈ তাক নিমখ হালধি অকণমান সানি পেলাই গাপ দি থৈছোঁ মানে কিয় গাপ দি থৈছোঁ এই হালধি নিমখকণ মাংসখিনিৰ গাত সোমাবৰ কাৰণে সোমাই গ'লে খাই ভাল লাগে আৰু তাৰপিছতে আপোনাৰ এই মাংসখিনি আধা ফ্ৰাই কৰিম আধা ফ্ৰাই কৰা পাছত তাক নমাই থৈ দিম নমাই থোৱাৰ পাছত পিঁয়াজ নহৰু আৰু আদা এই সকলোকেইটা এটা সম পৰ্যায়ত মানে কি ধৰক আপোনাৰ ইটোৰ লগত সিটো সিটোৰ লগত সিটো কম বেছি হ'ব নালাগে কোনটো কিমান দিছে নিজৰ অনুমানত তেনেকৈ দি পেলাই মই থেতেলি লম থেতেলাই লোৱাৰ পাছত সেইখিনি তাত তেলতে তেল বেছি নিদিওঁ কমকে দিওঁ তেলতে ফ্ৰাই কৰাৰ পাছত এই যে আধা ভাজি থোৱা মাংসখিনি আছে আকৌ তাত দি দিম দিয়াৰ পাছতে আলু কেইপিচমান লগতে দি দিছোঁ আলুখিনি দিয়াৰ পাছতে আপোনাৰ মাংসত দিয়া যিটো মছলা থাকে দিলেও দিব পাৰে নিদিলেও নাই সেইখিনি দি পেলাই যেতিয়া আপোনালোকৰ অলপ ৰঙচুৱা মূৰিয়া হ'ব ভাজি থাকোঁতে তাৰপৰা কম পৰিমাণে অকমান পানী দি পেলাই ঢাকি দিব ঢকা ঠিক পাঁচ মিনিটৰ পাছত ঢাকনীখন উঠাই পেলাই আকৌ এবাৰ লৰাই দিব ঠিক তেনেধৰণে মাংসটো হৈয়ে গ'ল আৰু